অঁ মিষ্টাৰ জোন দাস হয় জানোঁ মই আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰিছিলোঁ আপুনি অলপ মোক সহায় কৰিব পাৰিব নেকি মই দুদিন আগত আপোনাৰ তাত গৈছিলোঁ তাত এটা ড্ৰাগছ পেডলাৰক ধৰা হৈছিলে আৰু তাত বিভিন্ন ধৰণৰ আপোনাৰ এই অঞ্চলতে এতিয়াও মানে ড্ৰাগছৰ অবৈধ ব্যৱসায় চলি আছে বুলি আমি গম পাইছোঁ আৰু পুলিচৰ চোৰাংচোৰাও কিছু কথা গম পাইছে মই আপোনাৰ বিশেষ এটা প্ৰতিবেদনৰ কাৰণে কিছু তথ্য আপোনাৰ পৰা লাগিছিল যদি আপোনাৰ অসুবিধা নহয় যদি আপুনি বিছাৰে আপোনাৰ নাম ঠিকনা আমি সম্পূৰ্ণ গোপনে ৰাখিম ত' আপুনি অকণমান যদি সহায় কৰে আপোনাৰ অঞ্চলটোৰ কাৰণেও ভাল হ'ব আৰু এইখিনি বস্তু আমি গোটেইখিনি তথ্য আমি পুলিচ প্ৰশাসনৰ হাতত লগত যোগাযোগ কৰি তাৰ অবৈধ যিখিনি ড্ৰাগছ ব্যৱসায়ী বা ড্ৰাগছ সেৱন কৰা সৰু সৰু ল'ৰা ছোৱালী আছে সেইখিনিক আমি উদ্ধাৰ কৰিব পাৰিম গতিকে আপুনি কওকচোন তাত এনেকুৱা ধৰণৰ আপোনাৰ চকুত কেতিয়াবা পৰিছে নেকি ড্ৰগছ লৈ থকা ল'ৰা ছোৱালী দেখিছে নেকি বা সেনেকুৱা আদান প্ৰদান কিবা দেখিছিল নেকি

আপোনালোকে আপোনালোকে পুলিচ প্ৰশাসনক এনেকুৱা সন্দেহজনক ল'ৰা ছোৱালী দেখিলে ইনফৰ্ম নকৰে নেকি বাৰু

বাৰু আপুনি কি ভাৱে যে এই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ হাতত যে ড্ৰাগছৰ নিচিনা মাৰাত্মক এটা নিচা প্ৰয়োগ হৈছে এই বস্তুটোৰ ওপৰত কাক দা দায়ী বুলি ভাৱে আৰু এইযে যোগান কোনে ধৰি আছে বুলি ভাৱে আপুনি

আপুনি কি কৰিব লাগিব বুলি ভাবিছে আপুনি এতিয়া পুলিচ প্ৰশাসনে কি কৰিলে আপোনাৰ এই মাৰাত্মক ব্যাধিটো নোহোৱা হ'ব আপোনালোকৰ এৰিয়াৰ পৰা

আপোনাৰ দৃষ্টিত আপোনাৰ দৃষ্টিত কিমানজনমান তাত ড্ৰাগছ এডিক্টেড মানে ল'ৰা ছোৱালী আছে আপোনাৰ দৃষ্টিত বহুত থাকিব পাৰে আপোনাৰ দৃষ্টিত কেইজন

আপোনালোকক যেতিয়া আপুনি পুলিচক ইনফৰ্ম কৰোঁ বুলি ক'লে পুলিচক ইনফৰ্ম কৰোঁতে পুলিচে সঠিক ব্যৱস্থা লয়নে সময়মতে

পুলিচ কিমান কিমান সক্ৰিয় আপোনালোকৰ তাত ইনফ্ৰৰমেচনটো দিলে পুলিচ লগে লগে আহেনে পুলিচে আপোনাক সহায় কৰেনে কি কাৰণটো কি বুলি ভাৱে আপুনি ইমান পুলিচ প্ৰশাসন বা নজৰ তাৰপিছতে আপোনালোকৰ দৰে ব্যক্তিও তাত নজৰ ৰাখিছে আৰু আপোনালোকৰ দৰে আৰু কিছু ব্য়ক্তি সচেতন ব্যক্তি আছে সেইলোকেও নজৰ ৰাখিছে তথাপিতো দিনক দিনে এই মাৰাত্মক ব্য়াধিটো বিয়পি গৈছে কম হ'ব লাগে বেছি হৈছে যিমানে পুলিচে একচন লৈছে বা সাধাৰণ পাব্লিকেও ইয়াৰ বিৰোধে বিৰোধ্য়াচৰণ কৰিছে তথাপিটো ইয়াৰ মানে প প্ৰয়োভৰটো দিনক দিনে বাঢ়ি যোৱাহে দেখিছে ইয়াৰ কাৰণ কি বুলি ভাৱে আপুনি

আপুনি কি মানে পোণপটীয়াভাৱে ক'ব বিচাৰিছে যে উচ্চপদস্থ বিষয়াই যদি ভালদৰে বস্তুটো তদন্ত কৰে বা উচ্চ পৰ্য্যায়ত যদি তদন্ত আয়োগ গঠন কৰি ইয়াৰ তদন্ত কৰা হয় তেনেহ'লে আচল যিবিলাক ড্ৰাগছ স্মাগলাৰ যিবিলাক মানে এই মাৰাত্মক ড্ৰাগছ ব্যৱসায়ী সেইসকল ধৰা পৰিব বুলি আপুনি ভাৱেনে হয় আপুনি বহুমূলীয়া সময় দিলে মোক তাৰ বাবে আপোনাক ধন্যবাদ আপোনাৰ সহায়ৰ বাবে ধন্যবাদ আপোনাৰ অঞ্চলটো ড্ৰাগছমুক্ত হওক সেয়ে আশা ৰাখিছোঁ এতিয়া ৰাখিছোঁ